অঁ দাদা কেবখন গৈ পাবলৈ কিমান সময় লাগিব বাৰু মোৰ তিনিটা বজাত কাম এটা আছিলে নহয় অ' চাৰে তিনিটা হ'লে মোৰ বৰ দিগদাৰ হৈ যাব নহয় কেলৈ ইমান দেৰি হ'ব অ' ৰাস্তাটো বৰ ভাল নহয় নেকি ইফালে সিফালে গৈছে যে কি হ'ব এতিয়া তেতিয়াহ'লে হ'ব আৰু দিয়ক তেতিয়া